হেল্ল' ক'ত ঘৰতে অঁ শুনানা ভাবিছিলোঁ যে আমাৰ ইষ্টুডেণ্টকেইটাক অকণমান এডুকেশ্যন টপিকত অকণমান লৈ যাম বুলি ভাবিছিলোঁ কৰ'বাত ফুৰাবলৈ অঁ এডুকেশ্যন ট্ৰীপত অঁ মেইনলি এই চৰাইদেউ চৰাইদেউ মৈদামত লৈ গ'লে বেছি ভাল হ'ব অঁ হিষ্ট্ৰিকেল প্লেচ হয় ন সেইটো কাৰণে লৈ গ'লে ভাল হ'ব তাৰ পৰা বহুত বস্তু শিকিব পাৰিব ন এনেই কিমানকৈ উঠালে বেছি ভাল হ'ব অঁ ফিফ্টিটা ষ্টুডেণ্টতো আছেই

পাৰ হেড কিমানকৈ হাণড্ৰেড ৰুপিছকৈ উঠাম নেকি ফাইভ হাণড্ৰেড মান ন অঁ অঁ তাৰপাছত কিবা এটা খুৱাবও লাগিব তাহাঁতক আকৌ যদি শিৱসাগৰতে আকৌ যদি কিবা তলাতল ঘৰ চৰ চাম বুলি ক'লে সেইবোৰো দেখাব লাগিব ন প্ৰথমতে আমিতো চৰাইদেউ মৈদামতে যাম অঁ তাত জেগাও আছে ধুনীয়াকৈ অঁ আৰু তেতিয়াহ'লে কেই কেতিয়া গ'লে বেছি ভাল হ'ব অঁ বিহুৰ পিছত গ'লেই বেছি ভাল হয় বিহুৰ আগত ন ঠিক আছে তেতিয়াহ'লে বিহুৰ আগতেই এটা ডে'ট ল'ম সেই ডে'টতেই দহ তাৰিখ মানে এপ্ৰিলৰ দহ তাৰিখত নহ'লে যাওঁগৈ আৰু ফাইভ হাণড্ৰেডকৈ উঠাম ন অঁ ঠিক আছে ৰাতিপুৱা নটা বজাতে ওলাই যাম অঁ আঠটা বজাত তেতিয়াহ'লে আঠটা বজাত ওলাই যামগৈ বাছ এটা লৈ ল'ম ন ঠিক আছে তেতিয়াহ'লে